এই মই কৈছোঁ এই মোৰ ল'ৰাটোৰ কথা কাৰণে আপোনাক মই আকৌ ফোন কৰিছোঁ মোৰ যেনে এই ল'ৰাটোৱে একেবাৰে এইকেইদিন পঢ়িবলৈ মন কৰা নাই লিখিবলৈ মন কৰা নাই টেবুলত বহিবলৈকে মন কৰা নাই কথাটো কি মই সেইটোকে আপোনাক বোলো মোবাইলটো চায় অঁ অঁ মোবাইলটো আকৌ এই মোবাইলটো অকণমান চাবলৈ দিলেহে পঢ়িম বুলি কয় নহয় সেইটো কাৰণে অকণমান চাবলৈ দিওঁ অঁ একেবাৰে টেবুলৰ ওচৰলৈ যাবলৈ ক'লে মানে সেই মোবাইলটো অকণমান চাবলৈ দিলেহে যাম বুলি কয় লিখিবলৈও মন নকৰে আখৰ পানীবোৰো মানে অকণমান ভাল হোৱা নাই সেইকাৰণে মই খবৰ কৰিলোঁ অঁ অঁ হ'ব বাৰু ছাৰ মই কি ল'ৰাটো বোলো স্কুললৈ অঁ অকণমান চাবচোন ভালকৈ অকণমান টানকৈ অঁ হ'ব